এক তাৰিখ দুইমাহ দুই হাজাৰ তেইছ সাত তাৰিখ ছয়মাহ দুই হাজাৰ চাৰি দুই তাৰিখ আঠমাহ দুই হাজাৰ পাঁচ ন তাৰিখ নমাহ দুই হাজাৰ ন এক তাৰিখ একমাহ দুই হাজাৰ তেইছ